প্ৰযুক্তি আৰু ইণ্টাৰনেটৰ উত্থানৰ লগে লগে অসমীয়া ভাষাৰ ব্যৱহাৰ আগতকৈ কিছু কমি আহিছে ইয়াৰ কাৰণ প্ৰধানত প্ৰযুক্তি আৰু ইণ্টাৰনেটত ইংৰাজী ভাষাৰ প্ৰাধান্যই বেছি আৰু অসমীয়া ভাষাৰ বহু শব্দ বিচাৰি পোৱাত অসুবিধাৰ সৃষ্টি হয় গতিকে মই আশা কৰোঁ যাতে প্ৰযুক্তি আৰু ইণ্টাৰনেটত অসমীয়া ভাষা প্ৰচুৰ পৰিমাণে ব্যৱহাৰ হোৱাৰ সুবিধা যেন কৰি দিয়া হয় গুগলত যেন অসমীয়া ভাষা প্ৰচুৰ পৰিমাণে ব্যৱহাৰ হয় মই তাকেই বিচাৰোঁ এতিয়া অসমীয়া ভাষাৰ ব্যৱহাৰ যথেষ্ট পৰিমানে বৃদ্ধি পাব আৰু ই গোটেই বিশ্বই জনা এটা ভাষালৈ পৰিৱৰ্তন হ'ব পাৰে